অঁ নিভাশ্ৰী কোচ হয়নে অঁ আমি মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ যাম বুলি ভাবিছিলোঁ যাবানে অঁ তোমাৰ যদি একো অসুবিধা নহয় কাইলৈ নহ'লে পৰহিলৈ গৈ আহোগৈ ব'লা আকৌ অঁ অঁ মই হেৰি এই থাৰ্ড গ্ৰেড ফ'ৰ্ড গ্ৰেডৰ কাৰণে কিতাপ দুখ কিতাপ আনিম তাৰপিছত আৰু এই নিজৰ পঢ়াৰ কলেজৰ কিতাপ আনিম তুমি কি আনিবা অঁ ঠিক আছে নহ'লে কেতিয়া যাবা কাইলৈ যাবা নে পৰহিলৈ যাবা অঁ ঠিক আছে নহ'লে ওলাবা তুমি ফোন কৰিবা যোৱা টাইমত অঁ ঠিক আছে হ'ব দিয়া নহ'লে খালোঁ তুমি খালা অঁ ঠিক আছে কাইলৈ যোৱা টাইমত ফোন কৰিবা নহ'লে ভাল তোমাৰ ভাল অঁ কলেজ গৈছা নাই অঁ অঁ লাইব্ৰেৰী কাৰ্ডটো লৈ আহিবা